মই ভাবো যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমাজত সাংস্কৃতিক বিনিময় আৰু যোগাযোগত অসমীযা ভাষাটোৱে বৰ্তমান সময়ত বিশেষ ভূমিকা পালন কৰিব পৰা নাই এই দিশত আমি অসমৰ লোকসকলে গুৰুত্ব প্ৰদান কৰাতো উচিত বুলি মই ভাবো ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত অসমীয়া সংস্কৃতি আগবঢ়াই দিয়াতো আমাৰ অসমীয়া লোকসকলৰে কৰ্তব্য এই ক্ষেত্ৰত অসমীয়া ভাষাটোকো আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাজত প্ৰচাৰ কৰাটো এক উচিত কাম হ'ব ভাৰতৰ বিভিন্ন প্ৰান্তত মাজত এই বিষয়ে ইমান প্ৰচলিত নহয় যদিওঁ যোৱা কেইদিনমানৰ আগতে অসম অসমৰ অসমবাসীয়ে গ্ৰীনিছ বুকত এক ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আমি গুৰুত্ব দিয়াতো উচিত